কেইগৰাকীমান শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ প্ৰথম সান্মাহিকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি এটি পিকনিক যাত্ৰা কৰিছিলোঁ আমাৰ পিকনিকৰ গন্তব্য স্থান আছিলে অৰুণাচল প্ৰদেশৰ লিকাবালিত তাত গৈ প্ৰকৃতিৰ যি মোহনীয় দৃশ্য দেখি সঁচাকৈ আপ্লুত হৈছিলোঁ কিয়নো পাহাৰ নদ নদী চৰাই চিৰিকটি গছ গছনি কংকৃত সমাজৰ পৰা গৈ এটি প্ৰকৃতিৰ মাজত আমি সকলোৱে আনন্দত আত্মহাৰা হৈছিলোঁ তাত আমি আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰাওণাপৰা মাজুলিৰ পৰা পাঁচটা বজাত আৰু আমি তাত গৈ পাইছোঁ পোৱা মানে দছটামান বাজিছিল আৰু দছটামান বজাত পাই আমি তাত ধুনীয়াকে আমাৰ বাছ ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলে নিজৰ ভৰি হাত ধুই মেলি আমি তাত ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিছিলোঁ আৰু আহাৰ গ্ৰহণ কৰাৰ পাছত আমি সেই দুপৰীয়া সাজৰ বাবে আমি তাত এই বিভিন্ন ধৰণৰ বনাবলৈ নিয়া সা সঁজুলিসমূহ সেই নদীৰ পানীতে ধুই মেলি তাত আমি আমাৰ ৰান্ধনীয়ে তাতে ভাত বনাইছিল আৰু খাদ্যৰ তালিকাত আমাৰ মাছ আছিল মাংস আছিল আৰু বিভিন্ন ধৰণৰ মিক্স ভাজি আছিল ছালাড আছিল আদি বিভিন্ন ধৰণৰ খাদ্য এখন তালিকা আছিলে তাত আমি সকলোৱে সেই খাদ্য তৃপ্তিৰে গ্ৰহণ কৰিছিলোঁ আৰু সকলোৱে সেই বনোৱা সময়তে আমি সেই লগৰ কেইজনীমান লগ হৈ লিকাবালিৰ যি পৰিৱেশ সঁচাকৈ দেখি আপ্লুত হৈছিলোঁ তাত আমি বিভিন্ন ধৰণৰ ফটো উঠিছিলোঁ গান গাইছিলোঁ প্ৰকৃতিৰ মাজত পানীত নামিছিলোঁ সঁচাকৈ এক বুজাব অনুভৱ আছিলে আৰু দুপৰীয়া ঠিক এটামান বজাত আমি সেই আহাৰ গ্ৰহণ কৰিছিলোঁ আহাৰো খুব তৃপ্তিৰ আছিলে আমি মানে বছৰটোক খুব ধুনীয়াকে আদৰণি জনাইছিলোঁ সকলোৱে মিলি আৰু তাত আমি আমাৰ অধ্যক্ষ চাৰ আৰু আমাৰ প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ লগৰ সকলোৱে মিলি খোৱাৰ পৰা খোৱা উঠাৰ পাছত আমি সকলোৱে সেই বাচন বৰ্তন ধুই তাৰ যিখিনি আমাৰ খোৱা সেই বস্তুখিনি জ্বলাই থৈ আহিছিলোঁ যাতে পৰিৱেশ প্ৰদূষিত নহয় আৰু বেলেগ সকলোৱে যাতে মানে সেইটো কৰিব লাগে তাৰ ওপৰত সকলোৱে সেইটো গুৰুত্ব দিব লাগে কিয়নো পিকনিকৰ জেগাসমূহত আমি সেই পিকনিকসমূহ গ্ৰহণ কৰাৰ পাছত তাৰ যিখিনি বস্তু সেইখিনিও আমি জ্বলাই থৈ আহিব লাগে আমি সেই সকলোখিনি বাচন বৰ্তন ধোঁৱা মেলা কৰি আমি সকলোৱে বিহু নাচিছিলোঁ কিয়নো বিহু আমাৰ সকলোৱে প্ৰাণ আমি সেই পিকনিকত বিহু নানাছিলে আমাৰ পিকনিকটো আধৰুৱা যেন লাগিব সেইবাবে আমি সকলোৱে আনন্দৰ ফূৰ্তিৰে বিহু নাছিলোঁ গান গালোঁ তাৰপিছত ঠিক চাৰি বাজি ত্ৰিছ মিনিটত আমি আকৌ বাছত উঠিলোঁ আৰু সেই সময়ছোৱাত পিকনিকৰ যাত্ৰাটো আমাৰ খুব সুন্দৰ আছিলে কিয়নো সেই প্ৰকৃতিৰ মাজত থাকি আমি সঁচাকৈ আপ্লুত হৈছিলোঁ সেই পাহাৰ তাত আমি বগালোঁ পাহাৰত বগাবলে গৈছিলোঁ আৰু নদীত নামিছিলোঁ আৰু তাত সেই মাছমৰীয়াসকলে খুব ধুনীয়াকে মাছ মাৰিছিলে আৰু অৰুণাচল প্ৰদেশৰ যিখিনি জাতীয় সাজপাৰ আমি তাত সেইসমূহ পৰিধান কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ ফটো তুলিছিলোঁ ভাল লাগিলে তেওঁলোকৰ সেই ট্ৰেডিশ্যনেল সাজপাৰবোৰ পিন্ধি চাৰে চাৰিটা বজাত আমাৰ গাড়ী আকৌ আমাৰ গন্তব্যস্থানলৈ ৰাওনা হ'ল আৰু গাড়ীত আহোঁতেও আমি খুব ধুনীয়াকে সকলোৱে হাঁহি ধেমালি কৰি আমি গান গালোঁ নৃত্য কৰিলোঁ এনেদৰে আমাৰ পিকনিক অভিজ্ঞতাটো সঁচাকৈ বহুত ভাল লাগিছিলে আৰু সেই দিনটো আমাৰ স্মৃতিৰ পাতত সদায় সজীৱ হৈ থাকিব